হাঁহ কুকুৰা পালন কৰিয়ে আমি বহুতো আগবাঢ়িব পাৰিছোঁ স্বাৱলম্বী হৈছোঁ হাঁহ কুকুৰা আমি গাঁৱলীয়া ধান চাউল তুঁহগুৰি আদি খুৱাই প্ৰতিপালন কৰোঁ সময়মতে আমি বেমাৰ আজাৰ নহ'বৰ বাবে আমি বহুত যত্ন লওঁ প্ৰতিষেধকবিলাকো দিয়াও তাৰ উপৰি আমাৰ যিবিলাক গঁৰাল আছে কুকুৰা গঁৰাল হাঁহৰ গঁৰাল আমি য'ত ৰাখোঁ সেইবিলাকো আমি সময়মতে সদায় সৰা পোচা কৰোঁ তাৰোপৰি মোচা কোচা কৰি আমি ডেটল ফেনালাইন ইউজ কৰি চাফ চিকুণ কৰি ৰাখোঁ যাতে বেমাৰ আজাৰ নহয় হাঁহ কুকুৰাৰ পৰা আমাৰ বহুতো সুবিধা হৈছে ঘৰখনত কেতিয়াবা টকা পইচাৰ অভাৱ হ'লে হাঁহ কুকুৰা বিক্ৰী কৰিও আমি পইচা উপাৰ্জন কৰোঁ কণী কণীও আমি বিক্ৰী কৰোঁ হাঁহ কণী হওক বা কুকুৰা কণীয়ে হওক কেতিয়াবা আমি ঘৰতো ব্যৱহাৰ কৰোঁ আৰু হাঁহ কুকুৰা আমি পুহি পেলাই বহুতখিনিয়ে স্বাৱলম্বী হৈছোঁ আৰু হাঁহ কুকুৰা আমি যেতিয়া হাঁহে কণী পাৰে বা কুকুৰাই কণী পাৰে আমি ছয় সাতজনী বা তাতোতকৈ বেছি হ'ল বেছিও আমি কেতিয়াবা উমনি বঢ়াই পেলাই আমি পোৱালি উলিয়াওঁ আৰু সেই পোৱালি আমি ডাঙৰ দীঘল কৰি আমি বিক্ৰী কৰিও বিক্ৰী কৰিও আমি উপাৰ্জন কৰিছোঁ আৰু হাঁহ কুকুৰা আমি চৰিব আমাৰ যেতিয়া বাৰিষা হয় আমি পথাৰত চৰিবলৈ এৰি দিওঁ আৰু সময়মতে আমি আনি বান্ধি ৰাখো হাঁহ কুকুৰাৰ যিটো কেতিয়াবা আমাৰ হাঁহ কুকুৰাৰ পৰা আমি লচো খাবলগীয়া হয় যিহেতু বেমাৰ আজাৰে দেখা দিয়ে ই বহুত যত্ন লোৱাৰ উপৰিও কেতিয়াবা আমাৰ বহুতখিনি লচ হয় প্ৰায় সদায় নহয় কেতিয়াবা আমি লচ খাবলগীয়া হয় হাঁহ কুকুৰা আমি আত্মসহায়ক গোটৰ যোগেদিও আমি পুহি পেলাই স্বাৱলম্বী হৈছোঁ আমি নিজৰ ভগীয়াকৈও পোহোঁ আমি গোটৰ সহায় থৰেদিও পোহোঁ আৰু কণী গোটৰ থোৰেদিও আমি দহগৰাকী মিলি পোহোঁ আৰু সেইভাগে সেইমতেও আমি পইচা উপাৰ্জন কৰিছোঁ হাঁহ কুকুৰা আমি আমাৰ প্ৰায় মাংস বা ঘৰুৱা কামত মাংস হিচাপে কণী হিচাপেও ব্যৱহাৰ হয় আমি নিজেও উপাৰ্জন কৰিছোঁ আনকো আমি স্বাৱলম্বী কৰি তুলিবলৈ আমি প্ৰেৰণা যোগাওঁ আৰু সঁচাকৈ আমাৰ গাঁৱলীয়া মানুহে হাঁহ কুকুৰাৰ ওপৰতে বেছি নিৰ্ভৰ কৰে আৰু আমি মাইকী মানুহে সদায় হাঁহ কুকুৰা ছাগলী এইবিলাক আমি হাঁহ কুকুৰা পো পোঁহাতে ব্যস্ত থাকোঁ যিহেতু আমি ঘৰতে থাকোঁ সেইবাবে আমি হাঁহ কুকুৰাৰ লগতে প্ৰায় ব্যস্ত থাকোঁ আমাৰ উদ্যোগটো এনেদৰেই আগ আগবঢ়াই নিবলৈ আমি আপ্ৰাণ চেষ্টা চলাই আছোঁ আৰু এই উদ্যোগটো আমি এনেদৰেই আগুৱাই নিম বুলি নিম বুলি মনতে পৰিকল্পনা কৰিছোঁ